মোৰ সৰ্বোচ্চ ৰেকৰ্ড হৈছে পোন্ধৰ কিলোমিটাৰ মই প্ৰতিদিনে পঁচিছৰ পৰা সাতাইছ মিনিট দৌৰোঁ মই প্ৰাপ্ত কৰিব বিচৰা লক্ষ্য হৈছে পাঁচ কিলোমিটাৰ বিছ মিনিটৰ ভিতৰত